ভাৰতত শিক্ষা ব্যৱস্থা আন দেশৰ তুলনাত বহু গুণেই উন্নত বুলিয়ে ক'ব পাৰি কিয়নো ভাৰতত প্ৰযুক্তিবিদ্যাৰ আগবঢ়াৰ লগে লগেই শিক্ষাব্যৱস্থা আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বহুতো আগবাঢ়িলে যিহেতু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগে ভাৰতৰ শিক্ষাব্যৱস্থাৰ প্ৰগতিৰ পথত তুলনা কৰিব পাৰি ভাৰতৰ শিক্ষা ব্যৱস্থা আন দেশৰ তুলনাত উল্লেখ কৰিব পাৰি যে ইয়াৰ শিক্ষাব্যৱস্থা সকলো পৰ্যায়ৰ কাৰণেই সমপৰ্যায়ত ভাগ কৰিব পাৰি ক'বলৈ পাৰি যে ভাৰতত বসবাস কৰা অধিকাংশ লোকৰ শিক্ষাব্যৱস্থাৰ হাৰ আন দেশৰ তুলনাত উচ্ছ যিহেতু ভাৰতত বসবাস কৰা লোকসকলে সকলোৱেই বিনামূলীয়াকৈ শিক্ষা লাভ কৰে আজিকালি চৰকাৰে বিভিন্ন ধৰণৰ আচনি বহন কৰিছে য'ত শিক্ষাব্যৱস্থা জড়িত হৈ আছে এই আঁচনিবোৰত দেশত বসবাস কৰা লোকসকলে বিনামূলীয়াকৈ শিক্ষা গ্ৰহণ কৰিব পাৰে সেয়েহে ক'ব পাৰি ভাৰতৰ শিক্ষা ব্যৱস্থা আন দেশৰ তুলনাত বহু গুণেই উন্নত তদুপৰি আমি ক'ব পাৰোঁ যে ভাৰতৰ যি শিক্ষাব্যৱস্থা সেয়া সকলো নাগৰিকৰ কাৰণে সমান অধিকাৰ আছে বুলি যিহেতু শিক্ষাই মানুহৰ পৰম ধন শিক্ষাৰ অবিহনে কেতিয়াও কোনো মানুহ আগবাঢ়িব নোৱাৰে সেয়েহে শিক্ষাব্যৱস্থাক অধিক উন্নত আন দেশৰ তুলনাত আমাৰ বৰ্তমান চৰকাৰে কৰিছে তদুপৰি শিক্ষাব্যৱস্থাত আজিকালি দেখা যায় যে বিভিন্ন শিক্ষানুষ্ঠানত ডিজিটেল সেৱা আগবঢ়াইছে য'ত কম্পিউটাৰ বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি সততে ল'ৰা ছোৱালীবিলাকে শিক্ষা ল'ব পাৰে তদুপৰি ভাৰতৰ শিক্ষাব্যৱস্থা পাঠ্য়পুথি আন দেশৰ তুলনাত বহুগুণে উন্নত কাৰণ সকলো শিক্ষানুষ্ঠানতে সকলো ধৰণৰ শিক্ষকশিক্ষয়িত্ৰী সকলো ধৰণৰ ছাত্ৰ ছাত্ৰী বুজি পোৱাকৈ সহজ ভাষাত শিক্ষাটো পোৱা যায় ইংৰাজী অসমীয়া হিন্দী আৰু বঙালী মাধ্যমৰ উপৰিও ভাৰতত বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি শিক্ষা প্ৰদান কৰে শিক্ষাব্যৱস্থাৰ ক্ষেত্ৰত উল্লেখ কৰিব পাৰি যে ভাৰতত আন দেশৰ তুলনাত বহুতো নতুন নতুন কৌশল প্ৰয়োগ কৰে তদুপৰি ভাৰতৰ শিক্ষাব্যৱস্থাত আন দেশৰ তুলনাত অতি উল্লেখযোগ্যভাৱে উল্লেখ কৰিব পাৰি এই দেশত অৰ্থাৎ ভাৰতত যি নৈতিক শিক্ষা দিয়া হয় আন দেশৰ তুলনাত বহুগুণে উন্নত যিহেতু নৈতিক শিক্ষাই হৈছে একোটা শিশুক শিশুৰ পৰম অমূল্য ধন সেয়েহে শিক্ষাব্যৱস্থা ভাৰতত আন দেশৰ তুলনাত বহু উন্নত যিহেতু বৰ্তমান প্ৰজন্ম শিক্ষা লাভ কৰাৰ উপৰিও ভৱিষ্যত প্ৰজন্মই কিদৰে শিক্ষাব্যৱস্থাত আগবাঢ়িব তাৰ কাৰণে বহু ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ কাৰণে আমি ক'ব পাৰোঁ যে ভাৰতৰ শিক্ষাব্যৱস্থা প্ৰযুক্তিবিদ্যা উন্নত হোৱাৰ লগতে গুণগত মানদণ্ডৰ নৈতিকতাৰে পৰিপূৰ্ণ আৰু আন দেশৰ তুলনাত উল্লেখ কৰিব পাৰি যে সকলো ক্ষেত্ৰতে আগবঢ়া আজিকালি দৰিদ্ৰতা দূৰ কৰিব কাৰণেও ভাৰতে শিক্ষাব্যৱস্থা গ্ৰহণ কৰিছে